আমাৰ গুৱাহাটীত মন্দিৰ মছজিদ ছাৰ্চ চব আছে ছাৰ্চ আছে পাণবজাৰত আৰু আৰু হেৰিত খ্ৰীষ্টানবষ্টিত আৰু মন্দিৰ বালাজী মন্দিৰ কামাখ্য়া মন্দিৰ উগ্ৰতাৰা মন্দিৰ আৰু মছজিদ আছে আমাৰ ঘৰৰ ওচৰতে এটা মাজাৰ আছে উলুবাৰীত আৰু বহু আৰু এটা বুঢ়া মছজিদ আছে আমবাৰীত

ইয়াতে বহুত ধৰণৰ ফেষ্টিভেল চেলিব্ৰেট কৰা হয় ইন যেতিয়া ফেন্সীত কেতিয়াবা যাওঁ ফেন্সীত আপোনাৰ মন্দিৰ মছজিদ আৰু গুৰুনানক দুটাই আছে চব কেইটাই আছে আৰু তেতিয়া গ'লে মানে সেই ফিলিংটো পাওঁ যে চব মানে কেনেকুৱা একেলগে চব ইমান বেলেগ বেলেগ ৰিলিজনৰ হৈও কেনেকৈ ইমান একেলগে থাকে চেলিব্ৰেট হয় অম্বুবাচী মেলাত অম্বুবাচী মেলা যেতিয়া হয় কামাখ্য়াত তেতিয়া বহুত বহু জাগাৰ পৰা মানুহ আহে তাৰ পিছত ঈদৰ সময়ত বা ৰমজানৰ সময়ত লক্ষ্ণৌৰ পৰাও কিছুমান ষ্টল আহে মাছখোৱা আৰু লাখটকীয়াত আৰু তাতেও দেখা যায় কি বহুত বহুত বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহি পেলাই বস্তু কিনিবলৈ আহে আৰু গুৰু নানক জয়ন্তী চেলিব্ৰেট কৰা হয় আমাৰ গুৰুদ্বাৰত আৰু তাতে কেতিয়াবা কেতিয়াবা লংগৰ দিয়া হয় আৰু ঈদো চেলিব্ৰেট কৰা হয় বহুত ধুনীয়াকৈ আৰু সেইবোৰেই আৰু বুজাই কি মানে কিমান মিলা প্ৰীতিকে এটা সমাজত মানুহ ইমান ধৰণৰ মানুহ একেলগে আছে ইমান পিচফুলি ক'এগজিষ্ট কৰি আছে